এইটো অঞ্চলত পশু চিকিৎসক আছে আৰু তেওঁলোক ভাল চিকিৎসক তেওঁলোকে আমাক জন্তুবোৰক স্বাস্থ্যৱান কৰি ৰাখিবলৈ কিছু পৰামৰ্শ দিছে আৰু সেই বস্তুখিনি হৈছে মানে চাপৰ পুলিচ ভিটামিন তাৰপাছত শাক পাচলিৰে বনোৱা দানা কচু তাৰপাছত ভাতৰ মাৰ আৰু কলগছৰ এইবোৰ দানা বনাই খোৱাবলৈ কৈছে পুষ্টিকৰ খাদ্য খোৱালে স্বাস্থ্যৱান হৈ থাকিব জন্তুবোৰ আৰু শেষ বাৰৰ বাবে মই তিনিমাহমানৰ আগত মানে তেওঁলোকক পৰীক্ষা কৰাইছিলোঁ আৰু জন্তুবোৰক পৰীক্ষা কৰাওতে মোৰ মাহে দুহেজাৰমান টকাৰ খৰচ হয়